মই ছুইগিত সিদিনাখন চিকেন মমো এটা কৰিলোঁ হাঁ এই মালিগাৱঁৰ পৰা কিন্তু একো সোৱাদ নাই মানে টেষ্টী একো নাই দামো হাই ৰেট আৰু সিদিনাখন ফ্লিপকাৰ্টৰ পৰা অনলাইন অৰ্ডাৰ কৰিলোঁ এই জীন্ছ পেণ্ট এটা অ' আহিলে কটন পেণ্ট এটা হাঁ তাৰপাছত সিদিনাখন আৰু এমাজনৰ পৰা অৰ্ডাৰ কৰিলোঁ ছানগ্লাছ এখন ছানগ্লাছৰ এখন গ্লাছেই নাই হাঁ বহুত মানে হেৰি আহে আৰু ফাষ্ট ফুড সিদিনাখনি ফাষ্ট ফুড অৰ্ডাৰ কৰিলোঁ এই কি আছিলে বাবা ৰোল বাবা ৰোল অৰ্ডাৰ কৰিলোঁ মানে সেইটো যে বাবা ৰোল ক'বই নোৱাৰি এখন ৰুটি সোদা খালি ৰুটি একোৱেই নাই টেষ্ট আছে না কি আছে কিন্তু দাম ঠিকেই লয় কিন্তু কামত নাই আৰু আহোঁতেও লে'ট কৰে